গৰু বা ম'হৰ পোৱালি এটা জগাৰ লগে লগে জগাৰ লগে লগে তাৰ লগতে মাক মাককো বহুতো ধৰণৰ যত্ন ল'ব লাগে গৰু বা ম'হৰ পোৱালিটো জগাৰ লগে লগে মাকক পৰিষ্কাৰ কৰি ৰাখিব লাগে আৰু লগে লগে ভেটেৰিনেৰী ডক্তৰ মাতি আনি বেজি দিয়া চফা কৰা আদি কৰিব লাগে আৰু পোৱালিটোৰ পৰা ওলোৱা জন্ম হওঁতে ওলোৱা বস্তুবিলাক ভালকৈ চফা কৰি ধুই মেলি আঁতৰত পেলাই বাতি দিব লাগে আৰু পোৱালিটোকো ভালকৈ কাপোৰেৰে মচি চফা কৰি ৰাখিব লাগে আৰু পোৱালিটো বা মাকৰ ওচৰলৈ কোনো ধৰণৰ পোক পৰুৱা মহ দাহ আদি আহিব নোৱাৰাকৈ অলপমান জাক দিব লাগে আৰু যদি ঠাণ্ডা দিনত জন্ম হয় তেতিয়া গৰু পোৱালিটো গৰম কৰি ৰাখিবলৈ গোহালিটোৰ ওচৰত ডাঙৰকৈ একোৰা জুই জ্বলাই দিব লাগে তেনেদৰেই গৰু বা ম'হৰ পোৱালি জন্ম হোৱাৰ লগে লগে এনেকুৱা ধৰণে কিছুমান যত্ন ল'ব লাগে